হেল্ল' হয় হয় হয় বৰুৱাদা

হয় পাৰিব আছোঁ এভেইলেবল আছোঁ ৰুটটো আপোনাৰ হাইৱে' দি হ'ব খানা হয় খানাপাৰা হৈ এনেকৈ হাইৱে হৈ ওলাই যাব লাগিব আমি সেইফাল দি ৰুটটো হ'ব

আছে ওচৰত আপোনাৰ অ' আপুনি অন দ্যা ৱে' পাব হয় হয় আপুনি অন দ্যা ৱে' পাব আৰু দীপৰ বিলৰ ফালেও আছে মই দেখাই দিব পাৰিম আপোনালোকক হয় সেইফালে দিয়ে যাব লাগিব সেইটোৱে ৰুট ৰাতি আপোনালোকে সেইটো হয় হয় হয় ৰাতি আপোনালোকে মোৰ যদি মোৰ কথা শুনে তেতিয়াহ'লে তাতে নালাগে আপোনালোকে চিটিৰ ভিতৰত থাকিব পাৰিব আপোনালোকে জালুকবাৰী ছাইদেও থাকিব পাৰিব কোনো কথা নাই অ' অ' অ' অ' হৈ যাব সেনেকেও যাব পাৰিব আপোনালোকে মিৰ্জা ফালেও থাকিব পাৰিব তাতে আছে লজ আছে সেইটো ছাইদে যদি চায় ৰাতি সেইফালে থাকি আকৌ ৰিটাৰ্ণ হ'ব লাগিব পিছদিনা ৰিজৰ্টো পাব এইটো টাইমত আপোনাৰ ফেষ্টিভেল থাকেই এইটো ফেষ্টিভ চিজনে হয় ফেষ্টিভ চিজন দীপৰ বিলত ব' ব'টিং আছে ব'টিং এক্টিভিটিজ আছে আৰু আপোনালোকে তাতে ৱাকিঙো কৰিব পাৰে হয় হয় হয় হয় আপুনি মোক এটা কাম কৰক ফোন নম্বৰটো দিয়ক টাইমটো দিয়ক মই আহি যাম

হয় আপুনি মোক মেছেজ কৰি দিব পাৰে ঠিক আছে